পশুধন বুলিলে আমি সাধাৰণতেগৰু ছাগলী গাহৰি হাঁহ কুকুৰা এইবিলাকে পশুধনত পৰে এইবিলাক আমি পুহি যথেষ্ট উপকৃত হৈছোঁ আৰু এইবিলাকক আপোনাৰ ৰাখিবলৈ হ'লে যথেষ্ট স্বাস্থ্য সিহঁতৰ সুস্বাস্থ্যৰ ব্যৱস্থা ল'ব লাগিব তেওঁলোকে কেনেকুৱা যাক যেনেকুৱা পৰিৱেশ লাগে তেনেকুৱা আমি পৰিৱেশটো দিব লাগিব এতিয়া গৰু গোহালি ধৰক গোহালিটো আমি গৰু পুহিলে গোহালিটো পৰিষ্কাৰকৈ ৰাখিলে সিহঁতৰ কোনো স্বাস্থ্য অৱনতি নাটে গতিকে তেওঁলোকৰ খাদ্যও আমি যথেষ্ট যোগাৰ দিব লাগিব তেনেকৈ আমি প্ৰতিটো বস্তুকে পুহিলে ধৰক কোনটো বস্তু কি প্ৰয়োজন আমি যোগাৰ দিব লাগিব আৰু সেইবিলাক বস্তু পুহি আমি যথেষ্ট উপকৃত হৈছোঁ যেনেকৈ গৰু পুহি আমাৰ এতিয়া ঘা গাখীৰ এই বেচি আমি বা এইবিলাক আমি গাখীৰ পনীৰ গাখীৰৰ পৰা পনীৰ বনাইছোঁ এইবিলাক বেচিছোঁ আমি আমাৰ গোটেও এইবিলাক পালন কৰিছোঁ গোটৰ পৰা আমি এইবিলাক পুহি যথেষ্ট ধন আমি পাইছোঁ আৰু আমি সেই বিলাকৰ পৰা আমি চৰকাৰৰ ফালৰ পৰা আমি লোন পাইছোঁ লোন পাই আমি যথেষ্ট আমাৰ ঘৰত কাম লগাব পাৰিছোঁ সেইবিলাক কৰি মেলি আমি একে গাহৰিও পোহা হৈছে তেনেধৰণে গতিকে সেইসকলক প্ৰতি আমি খাদ্য সেইসকলৰ কাৰণে আমি কিছুমান হেৰি খাদ্য আনো এইবিলাক তেওঁলোকৰ খাদ্য কিনি অনা হয় গতিকে আমি তেনেকৈ বস্তু পুহি আমি বহুত লাভৱান হৈছোঁ আৰু ওচৰতে আমাৰ ডক্টৰ আছে ডক্ট যদি অকণমান তাহাঁতৰ গা মূৰ বেয়া হয় আমি মানে ডক্টৰ মাতি আনো সেই ডক্টৰে আকৌ বেজি বতিয়া দি কৰি আৰু মানে তেওঁলোকৰ পৰামৰ্শ আগবঢ়ায় সেইধৰণে আমি এইবিলাক বস্তু পুহি আমি যথেষ্ট উপকৃত হৈছোঁ